এই উন্নতিসমূহে ইয়াত বাসিন্দাসকলৰ বাবে অধিক বহনক্ষম আৰু সমৃদ্ধিশালী সম্প্ৰদায়ৰ সৃষ্টি কৰাত সহায় কৰিব

বিশেষকৈ কম আয়ৰ গোটৰ বাবে সকলো বাসিন্দাৰ বাবে স্বাস্থ্যসেৱা সুলভ হোৱাটো নিশ্চিত কৰা নীতিসমূহ অতি গুৰুত্বপূৰ্ণ ইয়াৰ লগত স্বাস্থ্য চৰকাৰী স্বাস্থ্য বীমা আঁচনি ৰূপায়ণ বা চিকিৎসাৰ খৰচত ৰাজ সাহাৰ্য দিয়া জড়িত থাকিবলৈ পাৰে

চহৰ বা চহৰৰ বিভিন্ন অংশ সংযোগ কৰিবলৈ নিৰ্ভৰযোগ্য আৰু সুলভ

নিৰ্মাণ কৰা বা উন্নতি কৰিব পাৰে

ট্ৰেফিক প্ৰবাহক অনুকূল কৰি তুলিব পাৰে যাতে যান জট হ্ৰাস কৰিব পাৰি

আনকি দূৰৱৰ্তী অঞ্চলতো নিৰ্ভৰযোগ্য পৰিবহণ সেৱাৰ সুবিধা থকাটো নিশ্চিত কৰিলে স্বাস্থ্য সেৱা শিক্ষা আৰু নিয়োগৰ সুযোগৰ সুবিধা উন্নত হ'ব পাৰে

চৰকাৰে যোগ্য শিক্ষক আকৰ্ষণ আৰু ধৰি ৰাখিবলৈ উন্নত দৰমহা প্ৰেচাৰী বিকাশ আৰু গৃহ ভাত্তা আদি আগবঢ়াব পাৰে

পৰম্পৰাগত পৰম্পৰাগত শিক্ষাৰ উপৰিও